এক জানুৱাৰী দুহেজাৰ তিনি পাঁচ ফেব্ৰুৱাৰী দুহেজাৰ চাৰি বাৰ ফেব্ৰুৱাৰী দুহেজাৰ চৌব্বিছ দহ ফেব্ৰুৱাৰী দুহেজাৰ বাৰ পাঁচ ফেব্ৰুৱাৰী দুহেজাৰ আঠ পোন্ধৰ ফেব্ৰুৱাৰী দুহেজাৰ পোন্ধৰ